হয় আমাৰ ওচৰত সত্ৰৰ নামে এখন সত্ৰ আছে তাত অসমৰ বিভিন্ন অঞ্চলৰপৰা পৰ্যটকবিলাক আহি আৰু ভক্ত প্ৰাণ ৰাইজ আহি ইয়াত ভক্তিভাৱে এই প্ৰণাম জনায় তাৰোপৰি এই ইয়াত উৎসৱ পালন কৰা হয় পাছতি উৎসৱত বিশেষকৈ এই কৃষ্ণই দধি মথা কৰি বিভিন্ন কৃষ্ণৰ ৰাসক্ৰিয়া ইয়াত ৰাসক্ৰিয়া ইয়াত চলে অসমৰ ভিন ভিন প্ৰান্তৰপৰা এই সত্ৰত মানুহে আহি নাম কীৰ্তন কৰে আৰু প্ৰতিদিনে ইয়াত হাজাৰ হাজাৰ মানুহ মানুহৰ আকৰ্ষণ মানুহৰ সমৱেশ হয় ইয়াত